হয় মই যেতিয়া মঞ্চত গান গাবৰ কাৰণে উঠো তেতিয়া সামান্য ভয় বা উৎকণ্ঠা এটা মই সন্মুখীন হ'ব লগা হৈছিল মাইক্ৰফোনটো হাতত লোৱাৰ লগে লগে মোৰ কিবা এটা যেন মই ভয় খাইছিলোঁ তেনেকুৱা মোৰ অনুভৱ হৈছিলে আৰু সন্মুখত যেতিয়া বহুত বহুত ডাঙৰ ডাঙৰ সংগীতজ্ঞসকলক দেখিছিলোঁ তেতিয়া মোৰ মনত স্বাভাৱিকতে এটা ভয় ভাব সৃষ্টি হৈছিলে আৰু সেই ভয়টো প্ৰথম প্ৰথম লাইনটো বা প্ৰথম দুটা লাইন গোৱাৰ পিছত কিন্তু মোৰ মনৰ পৰা সেই ভয়টো আতঁৰি গৈছিলে আৰু পিছত মই খুব ভাল দৰেই গানটো শেষ কৰিব পাৰিছিলোঁ